অঁ কওকচোন অঁ আপোনাৰ লগত কোন কোন যাব

কিমান সময়ত যাব আপোনালোকে প্ৰগ্ৰেম এতিয়া সাংস্কৃতিক সন্ধিয়া দহটামান বজাতহে গায়ক উঠিবগৈ এতিয়া ধৰক কিমান সময়ত যাব অঁ অঁ হ'ব তেতিয়াহ'লে মই আমাৰ পৰিয়ালৰ কোন কোন যায় মই শুধি পাতি লওঁ বাৰু অঁ যোৱাৰ আগত বাৰু ফোন এটা কৰিম বাৰু অঁ হ'ব